কেই মিনিট কৰিব লাগিব ভ্ৰমণ ভ্ৰমণ হৈছে আমাৰ এখন পৱিত্ৰ স্থান সেই স্থানলৈ আমি যেতিয়া আমি আমি যাবলৈ আমি ওলাওঁ তেতিয়া আমি আমাৰ মনটো মানে এনেকুৱা আমাৰ মানে এনেকুৱা আমাৰ মনটো আমাৰ উৎসাহ দিয়ে উৎসাহ দিয়ে যে আমি যামেই যেনেকুৱা হ'লে আমি ওলা মানে যামেই আমি ভ্র ভ্ৰমণ বিশেষকৈ আমি ভ্ৰমণলৈ ভ্ৰমণ বুলিলে আমি কেতিয়াও আমি মানা নকৰোঁ কাৰণ কিয় আমি ভ্ৰমণ ভ্ৰমণ কৰি বহুত ভাল পাওঁ আমি ভগৱানৰ নাম লয় বা ভগৱানৰ ভগৱানৰ কৰ্মশালাত আমি যেনেকুৱা হ'লেও আমি মানে সুস্থ হ থাকোঁ অসুস্থ থাকোঁ সেইবোৰ আমি কেতিয়াও নাচাওঁ আমি ভ্ৰমণ আমি যামে আমি ভ্ৰমণ কৰিমে আমাৰ মা দেউতা আমাৰ ভ্ৰমণত যাবয়ে আমাৰ আমাৰ আইতা ল'ৰা ছোৱালী আমি সকলোবোৰকে আমি ভ্ৰমণত আমি নিওঁ বা আমি সাজু হওঁ ভ্ৰমণলৈকে আৰু আমি ভ্ৰমণ বুলিলে বিশেষকৈ আমাৰ লগত আমি নিওঁ আমাৰ বস্ত্ৰ কাপোৰ পিন্ধা কাপোৰ কানি আপোনাৰ ধৰক খোৱা বোৱা এইবিলাক সামগ্ৰী কেইটামান আমি লৈ যাওঁ ঘৰৰ পৰা আৰু ধৰক আমি আমাক তাতে ভ্ৰমণত যিমানখিনি আমি নিব পাৰোঁ ঘৰৰ পৰাই সিমানখিনি আমি নি লৈ যাওঁ লগত আৰু লগতে আমি এটা মানে আমি মেডিচিনটো আমি ল'মেই কাৰণ কি বাই চাঞ্চ ৰাস্তাত কিবা এটা হ'ব পাৰে সেইকাৰণতে আমি মেডিচিনটো লওঁ কিন্তু আমি যেনেকুৱা হ'লেও আমি ভ্ৰমণ কৰিমেই মানে বহুত আমাৰ আনন্দ আৰু ভ আমাৰ বছৰৰ ফাৰ্ষ্ট দিনটো হ'ল আমাৰ ভ্ৰমণ বছৰৰ এতিয়া মাঘৰ এক তাৰিখ দুই তাৰিখ আমাৰ ভ্ৰমণ কাৰণ কিয় সেইখিনি সময়ত আমাৰ মনটো খুব আনন্দ খুব আনন্দ মানে আমাক মানে এনেকুৱা হৈ যায় আমাৰ মনটো ভ্ৰমণ অকল ভ্ৰমণ ভ্ৰমণ হ'লে আমাক একো নালাগে আমি আমিও বহুত ঠাইলৈ যাব পাৰোঁ কিন্তু আমি নাযাওঁ কাৰণ কিয় নাযাওঁ আমি আমি অসমীয়া মানুহ আমি বছৰৰ মাঘৰ ফাৰ্ষ্ট দিনটো আমাৰ ভগৱানৰ নাম দিন প্ৰথম দিনটো হ'ল আমাৰ ভগৱানৰ দিন গতিকে আমি আটাইবোৰ ল'ৰা ছোৱালী মা দেউতা সকলোকে লৈ আমি ভ্ৰমণলৈ যাওঁ ভ্ৰমণ কৰি আমাৰ মনটো এনেকুৱা আনন্দ লাগে এনেকুৱা ফূৰ্তি লাগে যে আমি ভ্ৰমণ কৰিম কৰিছোঁ কৰি থাকিম আৰু আগন্তুক কাললৈকে আমি ভ্ৰমণ কৰিম আৰু ভ্ৰমণ এনেকুৱা বস্তু এনেকুৱা নহয় যে যে ঘৰৰ মানুহখিনিয়ে ভ্ৰমণ কৰিব পাৰি এনেকুৱা আমি গাঁৱৰ সকলো আই বাপ সকলো মিলি আমাৰ একেলগতে আমি ভ্ৰমণ কৰিলোঁ বছৰৰ ফাৰ্ষ্ট দিনটোত ইমান আনন্দিতেৰে ভগৱানৰ নাম লয় প্ৰশংসা কৰি কৰি আমি ভগৱানৰ প্ৰশংসা লয় লয় আমি আটাইবোৰে আমি গাঁৱৰ সকলো আই বাপ সকলো লগ লাগি আমি ভ্ৰমণত গ'লোঁ তাতে ইমান আনন্দত আমি ভ্ৰমণত ভ্ৰমণ কৰিলোঁ ভ্ৰমণ কৰিলোঁ যেনেকৈ ধৰক আমাৰ বহু ঠাইলৈ সকলো আমাৰ এতিয়া ভ্ৰমণ বুলিলে আমি তাতে গৈ আমি যিমান আই বাপ আমাৰ গোপিনী সকলো সকল আছে সকলোকে আমি লগ পালোঁ ভগৱানৰ নাম ল'লোঁ ভগৱানৰ নামত আমি দু এশাৰী নাম ঘোষা আমি তাতে প্ৰচাৰ কৰিলোঁ আমাৰ মনত খুব আনন্দ লাগে লাগে সেইটো দিন আমি কেতিয়াও পাহৰিব নোৱাৰোঁ এই আমাৰ বছৰৰ ফাৰ্ষ্ট দিনটো হৈছে আৰম্ভ আমাৰ ভগৱানৰ নাম লৈ আৰু আমাৰ বছৰৰ লাষ্ট দিনটো বছৰটো গোটেই আমাৰ এই ভগৱানৰ নামটোৱে আমি বছৰৰ লাষ্ট দিনলৈকে আমি এই ভগৱানৰ নামটোৱে আমি আমাৰ মুখত উচ্চাৰণ আমাৰ থাকে সেইকাৰণতে আমি ভ্ৰমণ কৰোঁ আমাৰ ভ্ৰমণ আমাৰ অতি আনন্দ আৰু আমি সকলো মিলি জুলি আমি ভ্ৰমণ কৰিছোঁ কৰি আহিছোঁ কৰি থা আছোঁ কৰি থাকিম আপোনালোকে আমাক আশীৰ্বাদ দিয়ক আমি যে ভ্ৰমণ কৰিব কৰি আগুৱাই যাব পাৰোঁ ভগৱানৰ নাম লৈ আমি যেতিয়ালৈকে আমি এই পৃথিৱীত আছোঁ তেতিয়ালৈকে আমাৰ মনত আমাৰ ভ্ৰমণৰ যুগ আমাক কৃষ্ণই লেখে আমাৰ কেতিয়াও আমাৰ ভ্ৰমণ আমাৰ কি কৃষ্ণই আমাক বছৰৰ ভগৱানে আমাক বেলেগ দিয়ে বছৰটো আমাক ভগৱানে বেলেগ দিয়ক বা নিদিয়ক আমি ভগৱানক সেইটো আমি সদায় আমি সন্তুষ্ট থাকিম অকল ভগৱানে আমাক এটাই আশীৰ্বাদ দিয়ক আমাৰ বছৰৰ ফাৰ্ষ্ট দিনটো যে কৃষ্ণই আমাক ভ্ৰমণত মিলায় আমাৰ মনটো য'তে কয় আজি ধৰক কাচ কাশী গোৱা বৃন্দাবন ধৰক আজি মৃত্যুঞ্জয় মন্দিৰ ধৰক আজি কি যোৰহাটত টিলিঙা মন্দিৰ আদি এনেকুৱা আমাৰ মনে আমাক য'ৰলৈকে লৈ যায় ত'ৰেলৈকে যে আমাক কৃষ্ণই আমাক ভ্ৰমণ বছৰৰ ফাৰ্ষ্ট দিনটো আমাক কৃষ্ণই ভ্ৰমণ আমাৰ কপালত লেখে লেখি আহিছে আৰু লেখে তাৰে কামনা কৰোঁ তাৰে কামনা কৰোঁ আমি আইসকলে আইসকলে আমি সকলোৱে মিলি জুলি আমি আগুৱাই যাব পাৰোঁ তাৰে আমাক কৃষ্ণই আশীৰ্বাদ দিয়ে সদায় আমি মিলি জুলি এনেকুৱা ভ্ৰমণ ভ্ৰমণ কৰি থাকিব পাৰোঁ যেন তাৰ বাবে তাৰ বাবে সকলোৱে সকলোৱে আমাক অ কৃষ্ণই আমাক কৃষ্ণই আমাক আশীৰ্বাদ দি আহে যেন দি আহে